দাদা আপুনি যে ইমান পলম কৰিলে মোৰতো আঠটা বজাত ট্ৰেইন আছিল মইতো আপোনাক আঠটা বজাত মাতিছিলোঁ মোৰ এতিয়াতো ট্ৰেইনখন মিছ হ'ল আপুনি যদি নোৱাৰোঁ বুলি জানিছিলে তেন্তে আপুনি মোক ক'ব লাগিছিল মই বেলেগ কেব বুক কৰিলোঁ হয় আপুনি মোৰ ট্ৰেইন মিছ কৰালেই এতিয়া আপোনাক মই বুকিং কৰা পইচাটো ৰিটাৰ্ণ কৰক